এতিয়া মই অলপ মাছৰ সংৰক্ষণৰ বিষয়ে ক'বলৈ ওলাইছোঁ মাছ আমি বহুত ধৰণৰ সংৰক্ষণ কৰোঁ যেনে আমি কি বুলি কয় মাছবোৰক মাছবোৰ ডাঙৰ হ'বৰ কাৰণে আমি ব্ৰইলাৰৰ গু বা আমাৰ হাঁহৰ গু এইবিলাক দি কিনে আমি ডাঙৰ কৰোঁ বা পুখুৰী বা খালৰ পৰা আমি মাছবোৰ থওঁ মাছবোৰ থোৱাৰ পাছত তাৰ পৰা সেই গু বা গুৰ পৰাহে গুৰ পৰা মাছবোৰ ডাঙৰ হয় খায় তাৰপাছত আমি বাৰিষা কালত আমি মাছবোৰ সেই পুখুৰী বা খালৰ পৰা যাব নোৱাৰাৰ কাৰণে আমি নেট দিওঁ তাৰপাছত যেনে এনেকুৱা এতিয়া মাছবোৰ মৰাৰ আগত আমি অলপ চলপ চূণ দিওঁ বা এই পানী বেয়া হ'বৰ কাৰণে আমি চূণ দিওঁ তাৰপাছত এই মাছবোৰ যাতে উটি যাব নোৱাৰে সেইকাৰণে আমি নেট কেইখন দিয়া যায় আৰু মাছবোৰ যাতে কেতিয়াও এইটো খালৰ পৰা সিটো খাললৈ নাযায় তাৰ বাবে আমি অলপ চলপ খৰালি কালত আমি মাটি দিওঁ পাৰে পাৰে আৰু যাতে বোৰ খহি নাহে সেইকাৰণে আমি পাৰলৈকে আমি মাটি দিওঁ ঠেলাৰে হওক বা ট্ৰেক্টৰেৰে হওক বা জেচিবিৰে হওক বা যিহেৰে নহওক আমি মাটি দিওঁ তাৰপাছত এই মাছবোৰ কেতিয়াও যাতে বেলেগৰ খালত বা কাৰো হাতত যাতে নাযায় তাক লৈ কিছুমান মানুহে বা মই বা আন কোনোবাই এই পাৰত কেতিয়াবা পহৰা দিয়া আমি পহৰা দিয়া বুলিয়ে কওঁ তাৰপাছত আৰু এই মাছবোৰ যেনেকুৱা ধৰণৰ এতিয়া ৰৌ মিৰিকা ভকুৱা সেইবিলাক মাছ বা এই কি বুলি কয় মাছবোৰক আমি বেলেগ খালে খালে থওঁ যেনেকুৱা ৰৌটো এটা খালত বা ভকুৱাটো এটা খালত সৰু সৰু মাছবোৰ এৰি দিওঁ আমি দিয়াৰ পাছত যেনেকুৱা এতিয়া ডাঙৰ মাছ যেতিয়া ৰৌ আছে ভকুৱা আছে সেইবিলাক আছে সৰু সৰু ডৰিকণা বা পুঠি সেইবিলাক খাই মাছবোৰ জীৱিত থাকে আৰু পাৰালৈকে আমি খালবোৰ বা এতিয়া আমি অলপ পাৰলৈকে দ' কৰো কাৰণ মাছবোৰ যাতে কেতিয়াও ইটো খালৰ পৰা সিটো খাললৈ যাব নোৱাৰে আৰু মাছবোৰ কেতিয়াওঁ যাতে আন কাৰো আন কাৰোবাৰ হাতত নপৰে এইবিলাকৰ কাৰণে আমি বহুত চেষ্টা কৰোঁ আৰু মাছবোৰ যাতে কেতিয়াও আমাৰ খালত বা পুখুৰীত যাতে কেতিয়াও যাতে ভুল নহয় তাক লৈ আমি সেই চিন্তিত থাকো আৰু যদি কেতিয়াবা ভুলতো দিয়াও যায় সেই মাছবোৰ যেতিয়া ডাঙৰ হয় তেতিয়া আমি নেটেৰে হওঁক বা জালেৰে হওক উঠাই বেলেগ এটা খালত থৈ আহো যেনে এতিয়া ৰৌটো এতিয়া ৰৌ আমি যোনটো ৰৌ থওঁ সেইটোত ৰৌ এতিয়া ভকুৱাটো এইটো ভকুৱা খালত বা পুখুৰীত সেই পুখুৰীৰ মাছবোৰ কেতিয়াও যাতে আন আন কোনো পুখুৰীত নাযায় তাক লৈ আমি অলপ চলপ চাওঁ এতিয়া যাতে ভুলতে দিয়া নাযায় যেতিয়া এতিয়া মাছৰ দাম বাঢ়ে তেতিয়া আমি বিক্ৰী কৰিবলৈ সক্ষম হওঁ আৰু মাছবোৰ আমি সংৰক্ষণ কৰোঁ যেনে এতিয়া আমি খালৰ পাৰে পাৰে নেট দিওঁ বা আমি কিছুমান বেৰা দিওঁ যাতে ডাঙৰ মাছ বিলাক যাব নোৱাৰে আমি বেৰা দিওঁ বা নেট দিওঁ সেইবিলাক দিবলৈ আমি চেষ্টা কৰোঁ আৰু মাছবোৰ কি হয় যেতিয়া খালটো বা দ' নহয় যদি যেতিয়া ওপৰত থাকে তেতিয়া মাছবোৰ এই মৰাৰ বা মৃত্যু হোৱালৈ বহুত চিন্তিত থাকো আমি যে পাৰালৈকে আমি সেই কাৰণে দ' কৰিবলৈ চেষ্টা কৰোঁ আৰু যাতে মাছবোৰ কেতিয়াও যাতে পাৰালৈকে অশান্তি বা সৃষ্টি নকৰে তালৈকে থাকো আৰু মাছবোৰ যাতে ইটো খালৰ পৰা সিটো খাললৈ নাযায় তাক লৈ আমি সদায় চিন্তাত থাকো আৰু পাৰালৈকে আমি নেট দি থাকো আৰু যেতিয়া কোনোবা গাঁৱৰ মানুহে হওক মানে ডাঙৰ মাছ দেখা পালে জাল মাৰে জাল মাৰি মাছটো লৈ যাবলৈ চেষ্টা কৰে যদি নোৱাৰে থৈ যায় পাৰিলে লৈ যায় আৰু আমি সেইটোও চাই থাকো যেতিয়া নিয়ে তেতিয়া আমি কওঁ এনেকুৱা এনেকুৱা নকৰিবা আমি ৰক্ষা কৰোঁ মাছবোৰক যেতিয়া মাছৰ দাম বাঢ়ে তেতিয়া আমি বিক্ৰী কৰোঁ সেই বিক্ৰী কৰি টকা উপাৰ্জন কৰোঁ আৰু সেই টকা উপাৰ্জন কৰি এই মাছৰ কাৰণে আধাৰ আনো বা সেই মাছেৰে আমি নিজৰ ভাত বা এইবিলাক খাওঁ আৰু মাছৰ এতিয়া আধাৰ আনো যেতিয়া ব্ৰইলাৰ হওক বা হাঁহৰ গু বিলাক এনেকে যায় খালৰ খালৰ ওপৰত আমি নিজে ঘৰ বান্ধো হাঁহৰ কাৰণে এই হাঁহ হাঁহৰ কাৰণে বান্ধি সেই হাঁহৰ গুৱেৰে এই মাছবোৰ খাই ডাঙৰ হয় আৰু পাৰালৈকে আমি মাছবোৰক জীৱিত ৰাখিবলৈ চেষ্টা কৰোঁ